পানী ফিল্টাৰ আৰু বিশুদ্ধ কৰি খাবলৈ মই ফিল্টাৰ ব্যৱহাৰ কৰোঁ আজিকালিতো কিনি অনা ফিল্টাৰ ব্যৱহাৰ কৰা হয় ষ্টীলৰ ভিতৰত তিনিডাল কেন্দেল থাকে আৰু কেতিয়াবা মাটিৰ ফিল্টাৰো ব্যৱহাৰ কৰা হয় কিন্তু আজিকালি মাটিৰ ফিল্টাৰটো পাবলৈ নাই ঘৰুৱা ব্যৱস্থা লোৱা হয় এঙাৰ দি বালি দি শিল দি পেলাই ঘৰতে যিটো ফিল্টাৰ বনোৱা সেইটো সেইটোৰ দ্বাৰা আটাইতকৈ ভাল ফিল্টাৰ আৰু নাই সেইটোৱেই ব্যৱস্থা লোৱা হয় আৰু